আত্মসহায়ক গোট যিটো গোট মহিলাসকলক যিটো গোটেই বহুত সহায় কৰে মহিলাসকলে মাহে মাহে পইচা জমা কৰি সেই গোটখোৱা পইচাৰে তেখেতলোকে সৰুসুৰা ব্যৱসায় কৰি নিজে নিজৰ এটা ভাল আয় কৰি আছে আৰু কিছুমান এনেকুৱা গোট আছে যিবিলাক খুদ্ৰ গোট ত্ৰিছ চল্লিছ হাজাৰ টকা পায় সেই টকাৰেও সৰুসুৰা দোকান বা তেনেধৰণৰ কোনোবা ব্যৱসায় কুকুৰা ফাৰ্ম হওক গাহৰি ফাৰ্ম হওক চলাই মহিলাসকলে বহুত আগবাঢ়ি গৈছে আজিকালি প্ৰায় মহিলাই আত্মসহায়ক গোট বা ক্ষুদ্ৰ গোট সেইবোৰৰপৰা পইচা লৈ সৰুসুৰা ব্যৱসায় চলাই বহুতখিনি উন্নতি কৰিছে আৰু সেই উন্নতি টকাৰেই তেখেতলোকৰ নিজৰ যাৱতীয় বস্তু ক্ৰয় কৰিব পাৰে নিজৰ মতে নিজে চলিব পৰা হৈছে বহুতো দুখীয়া মানুহৰ এনেকৈ সহায় হৈ আছে এফালৰপৰা চাবলৈ গ'লে গোটক গোটে মহিলাসকলক ভৰণ পোষণ দি ৰাখিছে বুলি ক'ব পাৰি কাৰণ কম পইচাৰে সৰুসুৰা ব্যৱসায় এটা কৰি হ'লেও সেই ব্যৱসায়ৰপৰা ভাল টকা উপাৰ্জন কৰি আছে কেতিয়াবা আনে বিচাৰিলেও সিহঁতে সহায় কৰে সেই সহায় দুখীয়া মানুহৰ কাৰণে বহুত এটা ডাঙৰ সহায় বুলি ক'ব পাৰি আৰু এটা বহুত ভাল এই গোট গোটবিলাক গোটবিলাকৰপৰা বহুতে ভাল হৈছে মই বেয়া বুলি ক'ব নাযাওঁ কাৰণ সেই সৰুসুৰা পইচা হ'ব পাৰে সেই পইচাৰে মানুহে নিজক স্বাৱলম্বী কৰি তুলিছে সেইটো কাৰণে মই ভাল বুলি কওঁ আজিৰ দিনত চবফালে চাবলৈ গ'লে সেই গোটেই সকলো প্ৰায় মহিলাৰ ভিতৰত আশী শতাংশ মহিলাই গোট চলাই গোটৰ পইচাৰেই ইনকাম কৰি আছে আৰু এতিয়া বেংকে ক্ষুদ্ৰ ঋণ দিয়ে সেই ক্ষুদ্ৰ ঋণৰপৰাও বহুতখিনি উন্নতি হৈছে মাকী মানুহৰ বহুত কাম কৰিব পাৰিছে বহুত আগবাঢ়িব পাৰিছে আৰু ভৱিষ্যতলৈ সিহঁতে এদিন বহুত ভাল কাম কৰিব পাৰিব আৰু কাৰণ ঘূৰাই দিয়া বেংকত ঘূৰাই দিয়া সামান্য এটা টকাহে ঘূৰাই দিব লাগে মাহে মাহে সেইটো কাৰণে তেখেতলোকৰ একো অসুবিধা নহয় একেলগতে পইচাটো পায় কিন্তু ঘূৰাই দিয়ে মাহে মাহে কম কমকৈ সুদে মূলে সেইকাৰণে তেখেতলোকৰ কাৰণে বহুত ভাল